হেল্ল' ধোৱাচাং ৰেষ্টুৰেণ্ট মই মোৰ অফিচৰ বাবে যে আপোনালোকক প্ৰতিদিনে অৰ্ডাৰ কৰি থাকোঁ মোৰ ফেভাৰিট লিষ্টখন আপোনালোকৰ ওচৰত আছে নহয় আজি পুনৰ দুই বজাত আপোনালোকে চাৰিটা ভেজ ফ্ৰাইড ৰাইচ চাৰিটা চিকেন ৰ'ল আৰু চাৰিটা পোলাও দুই বজাৰ আগত অনুগ্ৰহ কৰি দিয়ে যেন